হয় কওক নমস্কাৰ কোনে কৈছে

হয় কোৱাচোন হয় হয় তোমাৰ ফলাফল মই ভাবিছোঁ তোমাৰ ফলাফল যিহেতু ভালেই হৈছে এই উচ্চতৰ মাধ্যমিক পৰীক্ষা সম্পূৰ্ণ কৰাৰ পাছত আমি উচ্চতৰ মাধ্যমিকত যিসমূহ বিষয় লৈ পঢ়িছিলোঁ সেই বিষয়সমূহৰ ভিতৰত যিবোৰ বিষয়ৰ প্ৰতি আমাৰ আগ্ৰহ আছিল তেনেধৰণৰ বিষয় লৈ আমি ভৱিষ্যত পৰিকল্পনা কৰিব লাগে তেতিয়া আমি ভৱিষ্যতেও ভাল ফলফল দেখুৱাব পাৰোঁ আশা কৰিছোঁ মই তোমাৰ ৰিজাল্ট খুব ভাল হৈছে চাগৈ তিনিটাত হয় কোৱা অঁ তোমালৈ যথেষ্ট অভিনন্দন থাকিল উচ্চতৰ মাধ্যমিক শেষ কৰাৰ পাছত আমি সাধাৰণতে তিনিটা বিষয় বাছনি কৰি তিনিটা শাখা বাছনি কৰি তাৰ ভিতৰত যিকোনো এটা শাখাত আমি অধ্যয়ন কৰিব পাৰোঁ তিনিওটা শাখাৰে ভৱিষ্যতে পৰ্য্যাপ্ত পৰিমাণে সুবিধা লাভ কৰিব পোৱা যায় লিখাৰ ক্ষেত্ৰত এই শাখা কেইটা হৈছে কলা শাখা বিজ্ঞান শাখা আৰু বাণিজ্য শাখা তুমি হয়তো শুনিছাই কলা শাখাত ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞান অৰ্থনীতি আদি ধৰণৰ বিষয়বোৰ অন্তৰ্ভূক্ত হৈ থাকে তেনেকৈ বিজ্ঞান শাখাত আমি যিবোৰ বিজ্ঞানৰ বিষয় পঢ়িছোঁ গণিত গণিতৰ লগত জড়িত বিজ্ঞানৰ লগত জড়িত যিবোৰ বিষয় আছে ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান আদি বিষয়বোৰ জড়িত হৈ থাকে আৰু বাণিজ্যৰ লগত অৰ্থনীতিকে ধৰি যিবোৰ অৰ্থনীতি জনিত বা পৰিসংখ্যা জনিত যিবোৰ বিষয় থাকে তেনেধৰণৰ বিষয় আমি বাণিজ্য শাখাত পঢ়িবলৈ পাওঁ গতিকে ভৱিষ্যতৰ শিক্ষাৰ ক্ষেত্ৰত এইটো তোমাৰ নিজৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কেনেধৰণৰ বিষয়সমূহ পঢ়িবলৈ আগ্ৰহী যদিহে তোমাৰ অতিকৈ আগ্ৰহ থকা বিষয়সমূহ তুমি বাছনি কৰা তেতিয়া ভৱিষ্যতে সু ফলাফল দেখুৱাবলৈ সক্ষম হ'বা বিজ্ঞান শাখাত যদি নামভৰ্তি কৰা হয় তেন্তে ভৱিষ্যতলৈ আমি ডাক্তৰ ইঞ্জিনিয়াৰ বা স্বাস্থ্য বিভাগৰ লগত জড়িত বাকী যিবোৰ পদ থাকে কৃষিকৰ্মৰ লগত জড়িত যি কাৰিকৰীমূলক শিক্ষা থাকে যেনে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং তেনেধৰণৰ বস্তুবোৰ আমি ভৱিষ্যতলৈ পঢ়িব পাৰোঁ ফাৰ্মাচী বিষয়সমূহ স্বাস্থ্যৰ লগত জনিত জড়িত পেৰামেডিকেল লেবৰেটৰী বি ফাৰ্ম ডি ফাৰ্ম আদি বিষয়সমূহ আমি চায়েঞ্চৰ

অৰ্থাৎ বিজ্ঞান বিভাগত পঢ়িলে আমি ভৱিষ্যতে পঢ়িবলৈ সক্ষম হ'ব পাৰোঁ তেনেদৰে কলা শাখাত পঢ়িলেও তুমি প্ৰশাসনিক বিষয়া হ'বৰ বাবে যি ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হয় তেনে পৰীক্ষাৰ বাবে সৰুৰে পৰাই তুমি মনোযোগ দিব পাৰা বা শি শিক্ষা বিভাগৰ লগত জড়িত শিক্ষক কলেজ শিক্ষক হওক স্কুল শিক্ষক হওক এনেধৰণৰ বিষয়বোৰো আমি ভৱিষ্যতে বাছনি কৰিব পাৰোঁ এতিয়া এনেধৰণৰ বিষয়সমূহ পঢ়াৰ ক্ষেত্ৰত তোমাৰ আগ্ৰহ কোনটো বিষয়ত আছে

হয় খুব ভাল পদক্ষেপ তুমি গণিত হয় কোৱা হয় হয় উচ্চ মাধ্যমিকত আমি গণিত বিষয় লৈ যেতিয়া বিজ্ঞান শাখাত নামভৰ্তি কৰিম তাৰ পাছত ভৱিষ্যতে আমি গণিতৰ লগত জড়িত বিভিন্ন বিষয় ইঞ্জিনিয়াৰিঙৰ যি লাইন আছে সেই লাইনত আমি পঢ়িব পাৰোঁ ইয়াৰ উপৰিও স্নাতক গণিতৰ এজন স্নাতক বা ভৱিষ্যতলৈ গৈ স্নাতকতকৈয়ো ওপৰত স্নাতকোত্তৰ ডিগ্ৰী আমি লাভ কৰিব পাৰোঁ তদুপৰি তুমি কৈছা যে গণিত বিষয়টো তুমি খুব ভাল পোৱা এতিয়া গণিত বিষয়ৰ ওপৰত স্নাতক স্নাতকোত্তৰতকৈয়ো অধিক আমি গৱেষণামূলক কামত ভৱিষ্যতে জড়িত হ'ব পাৰোঁ গৱেষণামূলক কামত জড়িত হ'লে এজন ছাত্ৰই কোনো এজন ছাত্ৰই সেই বিষয়টো যি বিষয়ত গৱেষণা কৰে ষেই বিষয়টোৰ ওপৰত নতুন নতুন তথ্য উদ্ভাৱন কৰিব পাৰে তেওঁৰ যি দক্ষতা থাকে তেওঁৰ যি সৃজনী শক্তি থাকে সেই শক্তিৰ সহায়ত সেই বিষয়টোৰ উন্নতি কৰাৰ লগতে সমাজৰো উন্নতি কৰিব পাৰে তুমি যিহেতু গণিত বিষয়টো ভাল পোৱা গণিতৰ লগত জড়িত বিভিন্ন ধৰণৰ ক্ষেত্ৰত তুমি যাবলৈ সক্ষম হ'ব পাৰিবা

তোমালৈয়ো ধন্যবাদ থাকিল মোৰ পৰা পৰামৰ্শ বিচৰাৰ বাবে ধন্যবাদ